প্ৰতিটো বেলেগ বেলেগ গীতৰে বেলেগ বেলেগ আৱেগ থাকে গীতসমূহ যেনে দেশপ্ৰেমমূলক গীত ভক্তিমূলক গীত প্ৰেমৰ গীত ৰোমাণ্টিক আৰু দুখমূলক গীত এই সকলোবোৰ গীতৰে বেলেগ বেলেগ ভাৱে আৱেগ জড়িত হৈ থাকে দেশপ্ৰেমমূলক গীতসমূহত দেশভাৱ জড়িত হৈ থাকে প্ৰেমৰ গীতসমূহত ৰোমাণ্টিক গীতত ৰোমাণ্টিক ভাৱ আৰু দুখ জড়িত গীতসমূহত দুখ ভাৱ প্ৰকাশ পাই উঠে তেনেদৰে প্ৰতিটো গীত পৰিবেশন কৰিবলৈ যাওঁতে প্ৰতিটো গীতৰ লগত জড়িত আৱেগসমূহ প্ৰতিফলিত হৈ উঠে